অ'ৰা বুইছানে কালি ধেমাজীৰ তামুল ইলেকট্ৰনিকছৰ পৰা এই লেপটপ এটা আনিলোঁ লেপটপটো মানে বৰ সুৱনি দেখাটো সুৱনি আৰু এনেই কণ্ডিশ্যনটো ভাল আনি ভাল লাগিছে এতিয়া চলাইও ভাল পাইছোঁ তুমি যদি কেতিয়াবা আনিবলৈ বিচৰা তাৰপৰাই আনিবা দুইদিন ধুনীয়াকৈ তাৰপৰা সিহঁতৰ ভা ব্যৱহাৰ পাতিও ভাল দাম দামটো অলপ কম কমতে পোৱা হয় আনিবলৈ হ'লে তুমি তাৰপৰাই যেনতেনে হেৰি কৰি আনিবা দেই